মই জানাততো চুবুৰীয়া আমাৰ এতিয়া হেৰি পৰ্যটকসকলৰ বাবে হোমষ্টে'ৰ সুবিধাটো আছে এতিয়া যেনে আমাৰ ওচৰৰে হেৰি ডিব্ৰু চৌখোৱা যিসকলে চাবলৈ আহে তাৰকাণে আছে পদুমণি ৰিজৰ্ট আছে তাত থাকিব পাৰে তেনে আৰু আছে কিছুমান নাৱতো সেইখিনি হোমষ্টেৰ দৰে থাকিবলৈ সুবিধা বনাইছে যেনে কাঞ্জনজংঘা আছে আৰু বিভিন্ন আছে নাম তেনেকুৱা সে সে নাওবোৰতো থাকিব পাৰে হোমষ্টে ষ্টে কৰিব পাৰে ধুনীয়াকৈ গধূলী বিনামূলীয়া নহয় বাৰু সেইবোৰ তাৰ বিনিময়ত তেওঁলোকে লয় তাৰপিছত আকৌ আমাৰ এইফালে ধলা শদিয়া যোনবোৰ ব্ৰিজ চাবলৈ আহে দূৰৰপৰা তেওঁলোকৰ প্ৰায় ডুমডুমাত থাকে কিছু লোক ধলা শদিয়া হৈ অৰুণাচলো ফুৰিব যায় তেওঁলোকৰ বাবে ডুমডুমা গ্ৰীণ চিটি হল গ্ৰীণ চিটি বা ৰয়েল ফিছ কেইবাখনো আছে তেনেকুৱাই হেৰি হোমষ্টে' তেওঁলোক ধুনীয়াকৈ তাত থাকি পেলে হেৰি থাকি পেলাই আৰু পাছদিনা ধুনীয়াকৈ ওলাই মেলি চাবগৈ পাৰে বিনামূলীয়া ত আমাৰ ইয়াত তেনেকৈ নাই এইকেইখনে যিকেইখন আছে বিনিময়ত কিছু মূল্য লয় বাৰু